হাঁহ কুকুৰা এণ্টিবায়'টিক দিবলগীয়া হয় আপোনাৰ আমাৰ হাঁহবিলাক কুকুৰাবিলাকৰ বেমাৰ হয় বেমাৰ হ'লে এনেকৈ বেমাৰ হয় মানে ধৰক এতিয়া এইটো ছিজনত ধৰক আপোনাৰ এতিয়া ছটিয়না ফুলে বগৰী ফুলে বগৰী ফুলৰপৰাও বেমাৰ হয় এনেকুৱা প্ৰভাৱটো আহে অহাৰপৰা আৰু কিছুমান আমি ধৰক এতিয়া ব্ৰইলাৰ খাওঁ কেতিয়াবা কিনি আনোঁ ব্ৰইলাৰ কিনি অনাৰ পিছত সেই ব্ৰইলাৰটো আমি জোঠা পেলাব নোৱাৰোঁ বনাওঁ বনাই কৰি পিনি তাত ধৰক তেনেকৈ বনালে চোৱা চোৱাবিলাক পেলালে পেলালে কৰিলে মানে আৰু লেতেৰা কৰিলে সেই হাঁহ কুকুৰাই যদি খায় তাৰপৰাও বেমাৰ হয় সেইটো কাৰণে আমি খাবলগীয়া হয় ভালকৈ চাফচিকুণ কৰি আৰু আমাৰ ইয়াত ধৰক এতিয়া কুকুৰাটো বাৰু বিশেষকৈ সোনকালে লাগে আৰু আমাৰ হাঁহটো বাৰু ইমান সোনকালে বেমাৰটো নালাগে এতিয়া কুকুৰা বেমাৰ লাগিলেও ধৰক এতিয়া আমি কৰোঁ এতিয়া গাঁত খান্দি পুতি পিনি ছাইদত আমি পুতি পিনি পেলাই দিওঁ নহ'লে আকৌ তাৰপৰা বীজাণুটো বাগৰি আহিব পাৰে বাগৰি আহিলে আকৌ বেমাৰটো আকৌ কুকুৰা বেমাৰ হ'ব হাঁহৰ বেমাৰ হ'ব এতিয়া প্ৰথম লক্ষণটো এনেকুৱা হয় মানে কুকুৰাৰ বেমাৰটো হ'লে প্ৰথমত আপোনাৰ জুলুকা দিয়া হয় আৰু বগা বগা অলপ হাগে আৰু কিছুমানে ইমান বগাও নাহাগেও তেনেকৈয়ে মৰি যায় তাৰপৰা কিছুমান আৰু এনেকুৱা হয় কুকুৰ কুকুৰবিলাকে লৈ আহে বাহিৰৰপৰা কিছুমান কুকুৰা মৰি যায় মানুহে পেলাই দিয়ে ছাইডত ধৰক পুতি কৰি নিদিয়ে লৈ আহে লৈ অহাৰ পিছত আপোনাৰ আমাৰ ঘৰৰফালৰ বা পিছফালৰপৰা লৈ আহে আমি তাৰপৰা খেদি কৰি পিনি কুকুৰক ধৰোঁ ধৰি পিনি আৰু কুকুৰাটো বা হাঁহটো হওক বা গাঁত খান্দি পিনি পুতি দিওঁ নহ'লে তাৰপৰা ধৰক আপোনাৰ এতিয়া বেমাৰটো বিয়পি গ'লে আমাৰ কুকুৰা হাঁহবিলাক শেষ হৈ যাব আৰু ধৰক এতিয়া কেতিয়াবা এণ্টিবায়টিক দিবলগীয়াও নহয় আমি কিবা আমাৰ গাঁৱলীয়া লোকেল প্ৰতিকুট আমাৰ ধৰক এতিয়া আমি কেৰাচিন তেলত দি মেলি আপোনাৰ কেতিয়াবা চাউলৰ লগত ছিটিয়াই দিওঁ তেনেকৈও বেমাৰ ভাল হয় কেতিয়াবা আমাৰ ধৰক এই ক'লা ফুটচাই তেনেকুৱাবিলাকতো আমি ছিটিয়াই পিনিও ভাল কৰোঁ তাৰ কেতিয়াবা ধৰক এনেকুৱা আমি এইটো যিটো ৰাগিয়াল দ্ৰব্য ভাং ভাং বুলি কয় তাত আমাৰ তাৰমানে মিক্স কৰি পিনি আমাৰ যি জংঘলী সেইটো মিক্স কৰি পিনি আমি সেইটো ছটিয়াই পিনিও কুকুৰা প্ৰতিষেধক কৰোঁ তেনেকৈও ভাল হয় আৰু এণ্টিবায়টিক লৈকেও ল'বলগীয়া হয় বাৰু সেইটো আপোনাৰ আমাতেও গাঁৱলীয়া চিকিৎসাটো কৰোঁ